এবাৰ ৰাইডিং কৰি থাকোঁতে প্ৰতিকূল বতৰ সন্মুখীন হৈছিলোঁ এই ঘটনাটো মোৰ বাবে অতি স্মৰণীয় আৰু ইয়াৰ পৰা বহু কথা শিকিলোঁ সেইদিনা বহুত সেইদিনা বহুতো বন্ধু বান্ধৱীৰ সৈতে দীঘলীয়া যাত্ৰাত ওলাই আহিলোঁ আমাৰ পৰিকল্পনা আছিল দুৰ্গম গাঁও এখনলৈ গতি তাত থকা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা কিন্তু আমি ৰাইডিং কৰি থাকোঁতে হঠাৎ বতৰ সলনি হ'ল আকাশত ডাৱৰ গোট খাই প্ৰচণ্ড বতাহ বলিবলৈ ধৰিলে আমি বুজিলোঁ যে এটা ধুমুহা আহি আছে আমি লগে লগে আমাৰ যাত্ৰা বন্ধ কৰি নিৰাপদ ঠাই বিচাৰিবলৈ ধৰিলোঁ আমি ওচৰৰ গাঁও এখনৰ এটা সৰু মন্দিৰ পাইছিলোঁ য'ত আমি আশ্ৰয় ল'ব পাৰিছিলোঁ আমি মন্দিৰত আশ্ৰয় লৈ ধুমুহা পাৰ হোৱালৈ অপেক্ষা কৰিলোঁ ধুমুহাটো বৰ প্ৰচণ্ড আছিল আৰু আমি বহুত ভয় খাইছিলোঁ কিন্তু আমি ইজনে সিজনক সমৰ্থন কৰিলোঁ আৰু ধুমুহাক সহ্য কৰিলোঁ ধুমুহা পাৰ হৈ গ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি উপলব্ধি কৰিলোঁ যে প্ৰতিকূল বতৰটো আমি আমাৰ যাত্ৰা উপভোগ কৰিব পাৰোঁ এই ঘটনাৰ পৰা বহু কথা শিকিলোঁ মই গম পালোঁ যে প্ৰতিকূল বতৰটো আমি আমাৰ ৰাইড উপভোগ কৰিব পাৰোঁ মই এই মই এইটো জানিব পাৰিলোঁ যে ইজনে সিজনক সহায় কৰা আৰু ধুমুহাক সহ্য কৰাটো অতি প্ৰয়োজনীয় আৰু এবাৰ মই নাজিৰাৰ পৰা গুৱাহাটীলৈ বাইকেৰে ৰাইডত গৈ থাকোঁতে হঠাতে প্ৰচণ্ড বৰষুণৰ সন্মুখীন হ'ব লগা হৈছিলোঁ সেইদিনা মই লগত মোৰ ৰেইনকোট নিবলৈ পাহৰি গৈছিলোঁ মোৰ লগতে মোৰ বন্ধুসকলেও এই সমস্যাৰ সন্মুখীন হৈছিল সেই সময়ত আমি এখন হাবিৰ মাজেৰে ৰাস্তাইদি গৈ আছিলোঁ আমি তাত আশ্ৰয়ৰ বাবেও একো উপায় বিচাৰি পোৱা নাছিলোঁ আমি এই প্ৰচণ্ড বৰষুণত নৰখি আগুৱাই গৈ থাকিলোঁ হাবিখন পাৰ হোৱাৰ পাছত আমি এখন দোকানত পালোঁ তাতে আমি বৰষুণৰ এৰালৈকে অপেক্ষা কৰিলোঁ বৰষুণ যাক এৰাৰ লগে লগে এই যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ সেইদিনা আমি যদি দোকানখন নাপালোঁ হয় তেতিয়া আমি বহুতো সমস্যাৰ সন্মুখীন হ'লোঁহেঁতেন আৰু আমাৰ ভোক পিয়াহৰ বাবে আমাৰ শৰীৰটোও দুৰ্বল হৈ পৰিলহেঁতেন সেইদিনা মই এইটো কথাই বুজি পালোঁ যে বাইক ৰাইডিং কৰাৰ আগতে নিজৰ প্ৰয়োজনীয় বস্তু ভালকৈ নিৰীক্ষণ কৰি লগত নিয়াটো উচিত তেতিয়া কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়